মোক যদি এমাহৰ বাবে অসমৰ ভিতৰৰে এখন ঠাইলৈ যাবলৈ কোৱা হয় তেতিয়াহ'লে মই শ্বিলঙলৈ যাবলৈ ভাল পাম যিহেতু জুন জুলাই মাহত গৰম বেছি হয় তাৰ বাবে শ্বিলঙত পৰিৱেশ ঠাণ্ডা খোৱাৰ বাবে তাত যাবলৈ ভাল পাম শ্বিলঙৰ প্ৰাকৃতিক পৰিৱেশৰ সৌন্দৰ্য বহুত তাত সেউজীয়া পৰিৱেশ আৰু পৰ্বত পাহাৰ ধুনীয়া ধুনীয়া ফুল দেখিবলৈ পোৱা যায় সেইখন এখন মনোমোহা ঠাই সাধাৰণতে শ্বিলঙলৈ মানুহ জুলাই টু ছেপ্টেম্বৰ মাহৰ ভিতৰত যায় তা সেইখন এখন পৰ্যটনৰ ঠাই শ্বিলং ঙৰ জলবায়ু বহুত